মোৰখন পোন্ধৰ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাই ৰোডৰ ওচৰতে পশুপালন হওক পোহাটো বহুত কষ্ট দুঃসাহস কাৰণ কিয় গৰু এটা আজি পুহিব নোৱাৰোঁ ইয়াতে সুৰক্ষিত নহয় কিমান গাড়ী ঘোৰা ঘূৰি থাকে আমি যে আজি কিবা এটা গৰু এজনীয়ে পুহিলোঁ কুকুৰা পুহিলোঁ ছাগলী পুহিলোঁ গাহৰি পুহিলোঁ এইবিলাকতো আমি দিনটো চাই থাকিব নোৱাৰোঁ কোন মুহূৰ্তত আহি গাড়ীয়ে খুন্দিয়াই থৈ যাব এইটোতো আমি ক'ব নোৱাৰোঁ এইটো কাৰণে আমি দুঃসাহস বুলিয়ে ক'ব লাগিব পশুপালনত সঁচাকেই এই ঘাই ৰোড পোন্ধৰ নং ঘাই ৰোড এই হাই ৰোড ৰাষ্ট্ৰীয় ঘাই ৰোডটো ইমানে গাড়ী অহা যোৱা কৰি থাকে নহয় একো যে গৰু এটা পুহিব নোৱাৰোঁ ছাগলী কোন মুহূৰ্তত আমাৰতো কাম থাকে এইটো সেইটো কৰি থাকোঁতে মানে সেইবোৰকতো পুহিছোঁ বুলিয়ে যে এইবোৰৰ লগতে লাগি থাকিম এইটো নহয় নহয় আমাৰতো বেলেগ কাম থাকে যে এইটো হয় যে আমি মানুহ ৰাখিছোঁ তাহাঁতক এই বস্তুটো দিনটো চাই থাকিব দিওঁ তেতিয়াহে আমি

পুহিব পাৰিম বস্তুটো আমি নোৱাৰো কাৰণ কিয় পশু কুকুৰা গাহৰি গৰু এইবোৰ পোহা বাদেও আমাৰতো অন্য কাম থাকে এইকাৰণে আমি দুঃসাহস বহুত চেলেঞ্জিন চেলেঞ্জিং টাইপৰ হৈ যায় কথাবিলাক এইটোৱে আমি পুহিব নোৱাৰোঁ ইটো ইটো কামত লাগি থাকোঁ কাৰণে আমি এইবোৰ বস্তু চাব নোৱাৰোঁ কাৰণ গৰুটো পুহিছোঁ বুলিয়ে যে গৰুটোক দিনটো চাব নোৱাৰোঁ টাইমত আমি পানী দিম ঘাঁহ দিম কুকুৰাটো পুহিছোঁ বুলিয়ে কুকুৰাটো দিনটো চাবলৈ নোৱাৰোঁ আমাৰতো বেলেগ কাম থাকে এইটোৱে মই ক'ব বিচাৰোঁ